হয় মোৰ পৰিয়ালৰ বন্ধু বৰ্গৰ বিষয়ে মই ক'বলৈ লৈছোঁ মোৰ পৰিয়াল বুলি ক'লে মোৰ মা দেউতা ভাইটি আৰু মই আৰু মোৰ বন্ধু বৰ্গৰ ভিতৰত মোৰ স্কুলীয়া বন্ধু কলেজৰ বন্ধু আৰু এনেকে কৰ্মক্ষেত্ৰৰ বন্ধুসকল আছে গতিকে এইসকলক লৈয়ে মোৰ পৰিয়ালটো গঠিত হৈছে বুলি ক'ব পাৰোঁ